অঁ কওকচোন হয় হয় হয় হয় হয় হয় কওক অঁ আপোনাৰ বাৰ বিয়া ন' হয় আপোনৰ এনে কোন জেগা আছিলে হয় হয় হয় তাৰে হয়

অঁ পানীগাঁও ন' হয় হয় হয় অঁ বৰ্তমান আপুনি মোক ধৰক এভেইলেবল মানে আপুনি মোক তাৰিখটো জনাব লাগিব আপোনাৰ বিয়া কোন তাৰিখে পৰে সাতাইছ এপ্ৰিলত সাতাইছ এপ্ৰিলতো দিন আছে এতিয়া ন' অঁ বিয়া দুদিনীয়া হ'ব অঁ গতিকে আমিতো দুই দিনেই থাকিব লাগিব উপস্থিত হয় হয় এনে ল'ৰাৰ বিয়া নে ছোৱালীৰ বিয়া অঁ বাৰ বিয়া হ'ব ন' গতিকেলৈ আমিতো ধৰক জোৰোণৰ পৰা ধৰি লৈ একেবাৰে মানে বিয়া আদায় কৰালৈকে দৰা আহি যোৱালৈকে হয় হয় হয় এনেই আপোনালোকৰ মেইন পানীগাঁও চাৰিআলিতেনে ঘৰ হয় হয় গতিকে এতিয়া আমি ধৰক আপুনি আমাৰ পইচা কথাটো আহিব এতিয়া সেইটো হোৱাৰ লগে লগে যিহেতু এতিয়া ধৰক আপুনি ক'লে যে আপোনাৰ বিয়া দুদিনীয়া গতিকে দুদিনীয়া হিচাপত আমাক আপুনি বাইছ হেজাৰমান দিব লাগিব হয় মানুহ আমাৰ তিনিজন যাম তা তাৰে এজন মানুহক আপোনাৰ লগত চৌবিছ ঘণ্টাই থাকিব বাকী আমি দুজন যেনিবা অলপ ইফালে সিফালে ঘূৰি ফুৰিম মই অহা যোৱা কৰি থাকিম বাকী এজনতো আপোনাৰ টেকেলি দিনাৰ পৰা থাকিয়ে যাব একদম বিয়াৰ আদায় হোৱালৈকে তাৰপিছত আৰু এজনতো থাকিবই বিয়া দিনা হেল্পাৰ হিচাপে যিজন থাকে গতিকে দুজনটো থাকিবই বাকী মইতো মানে অহা যোৱা কৰি থাকিম পেকেজ আমাৰ বাইছ হেজাৰ হয় তাতে অলপ মিলাই মিলি ল'ম আৰু ধৰক যিহেতু আমাৰো সেইফালে ঢেৰ পৰিয়াল আছে মানে পানীগাঁৱৰ ফালে আমাৰ অঁ আপুনি বাইছ হেজাৰ টকা মই কোৱা মতে যদি দিয়ে মই অহা যোৱাটো আমি নিজে কৰিম

কম বেছ সেইটোৱেই আপুনি যদি আমাক ধৰক তাতকৈ অলপ কমায় অনা নিয়াটো আপোনালোকে কৰিব লাগিব আপুনি এটা কাম কৰিব নহবা আপুনি আমাক হেৰি কৰিব ধৰক সেইফালে আমাৰ চিনাকি আছেতো পৰিয়াল আপোনালোকৰ চিনাকিয়ে ওলাব চাগৈ অঁ গতিকে লৈ আপুনি হেৰি কৰিব এই টকা বিশ হেজাৰ দি দিব অঁ বিশ হেজাৰত আমি মানে ফাইনেল কৰি দিম আৰু এইটো অঁ বিশ হাজাৰত ফাইনেল কৰি দিব আপুনি খালী মোক দহ পোন্ধৰ দিন থাকোঁতে বিয়ালৈ আপুনি মোক আকৌ ফোন এটা কৰি খবৰ এটা দিব যিহেতু আপুনি কোৱা দিনটো মই আজি মোৰ কেলেণ্ডাৰত মই টিক কৰি থৈ দিম

অঁ ছেভ কৰি থ'ব পাৰে হয় অঁ হয় হয় অঁ অঁ